আমাৰ ইয়াত ব্যৱহাৰ কৰিবলৈ মানে গছ গছনি ঢেৰ আছে কিবা মানে বিজনেছ কৰিবলৈ ধৰক গছ এজোপা কাটি ধৰক কাঠ দৰ্জা বনাব পৰা যায় ধৰক বিছনা বনাব পৰা যায় আলনা বনাব পৰা যায় মানুহৰ চৌকত বনাব পৰা যায় ধৰক চিলিঙি বনাব পৰা যায় ঘৰৰ ধৰক ব্যৱহাৰ কৰিব পৰা যায় এজোপা ডাঙৰ ডাঙৰ গছত মানে ত্ৰিছ কেবি চল্লিছ কেবি কাঠো ওলায় ঘৰখনত লগাব পাৰি নহ'লে মই বিক্ৰী কৰোঁ বুলি ক'লেও বিক্ৰী কৰিব পাৰি ধৰক এইটো এটা মই মনৰ লাভ হয় ধৰক ঘৰখনত কামতো আহিলে ধৰক এজোপা গছ কটাৰ লগে লগে ব্যৱহাৰ কৰিব পৰা যায় ধৰ ক'ৰবাত আকৌ বি বি বিক্ৰী কৰিম বুলি ক'লেও বিজনেছত মানে ধৰ বিক্ৰী কৰি মানে কেবি পাঁচশ ছশ হেজাৰ টকালৈকে বিক্ৰী কৰিবও পৰা যায় ভাল কাঠ হ'লে ধৰক শলখ চলখ কাঠ হ'লে ধৰক ব্যৱহাৰ কৰিব পৰা যায় শলখ কাঠ লগাব পাৰি ঘৰত ব্যৱহাৰ কৰিব পাৰি কাটি লগাই মানে ঘৰত দৰ্জা চিকি খিৰিকি মানে বনাব পৰা যায় ধৰক ব্যৱহাৰত যি যি হ'লেও মানে ঘৰৰ কামত খটাব পাৰি মানে ধৰক কাঠৰ বিজনেছ কৰিবলৈ হ'লেও বহুত মানে এটকা পৰা লাখ টকাও কৰিব পাৰিব ধৰক এহেজাৰো কৰিব পাৰি ধৰক মানে বিক্ৰী কৰিব পাৰি ধৰক ব্যৱহাৰ কৰিব পৰা যায় তাৰপিছত বাঁহৰ কামো ধৰ বাঁহ এজোপা লৈ ৰুই মানে ব্যৱহাৰ কৰি মানে ধৰ বাঁহ জৰোৱা দিয়া মানুহ মানে ব্যৱহাৰ কৰি ধৰ বাঁহৰ ঘৰ ঘৰ এটাও বনাব পৰা বাঁহজোপা বা গুটি ব্যৱহাৰ কৰিব পৰা এটা এটা বাঁহ ধৰক কাটি কাটি মানে বিজনেছ কৰিব পাৰি এটা এটা বাঁহত এশ টকা উলিয়াব পাৰি ধৰক ত' মানে এ এশৰ পৰা মানে ধৰ বিক্ৰী কৰি মানে মানে ক'ৰবাত বিক্ৰী কৰিবলৈ ডেৰশ দুশ টকাতো বিক্ৰী কৰিব পাৰি ব্যৱহাৰ কৰিব পাৰে ধৰ ঘৰৰ কামত জেওৰা চেওৰা লগাব পৰা যায় বাঁহত মানে ব্যৱহাৰ মানে গছ এজোপা কাটিবও পোৱা মানে বাঁহ মানে ধৰত কাটি এই কাটি মানে ধৰক ঘৰৰ কামত গোটেই ধৰ বাঁহৰ কামখিনি গোটেইখিনি হৈ যাব দৰ্জা খিৰিকি চিকি বাঁহৰ বনাব পৰা যায় কাঠৰতো আই বাঁহৰো হয় ব্যৱহাৰ কৰিব পাৰে বিজনেছো কৰিব পৰা যায় বাঁহ বিক্ৰী কৰি মানে ঘৰত বিচনাও বনাব পাৰি যায় বাঁহৰো বনাব পৰা বিচনা বাঁহৰ বিচনাও আগৰ মানে বাঁহৰ বিচনাও বনাব পাৰিছিলোঁ কাঠ নাথাকিলে আগতে বাঁহৰ বনাইছিলে এতিয়া আজিকালি কাঠৰো সুবিধা হ'ল কাঠৰো বনায় ধৰক ঘৰক চৌকঠ টৌকত সব বাঁহ এজোপা ঘৰখনত গোটেই কামতেই আহে বোলে কাঠজোপাও ঘৰ মাৰ কামতেই আহে লোক মানে ধৰ লোকচান নহয় মানে ধৰ যি কৰিব পৰা যায় এইটো ব্য়ৱহাৰ ঘৰৰ কামত মানে ধৰ এজোপা কাঠ মানে গোটেই ঘৰটো কামত লাগি যায় ধৰ বাঁহ এজোপা হ'লেও মানে গোটেই মানে মানে জেওৰা চেওৰা সব মানে ঘৰ চৰ বনাব পৰা যায় ব্যৱহাৰ কৰিব পৰা যায় ধৰক বিংকি বিক্ৰীও কৰিব পৰা যায় ধৰক ব্যৱহাৰটোৰ পৰা বিজনেছো কৰিব পৰা যায় ধৰক বাঁহ বিক্ৰী কৰি মানে এশ টকাত ডেৰশ টকাত বিক্ৰী কৰিব পৰা যায় ব্যৱহাৰ কৰিব পৰা যায় ধৰক কাঠ কেবি বনাই ধৰক চাৰিশ পাঁচশ টকা কেবি হেজাৰ টকালৈকে হৈ যায় ব্যৱহাৰ কৰিব পৰা যায়